অঁ অঁ আপোনাৰ গা ভাল পাইছে নাই হয়নে লেটিন কৰা ভাল হৈছেনে হয়নি তাৰপিছত দৰৱ পাতিবোৰ সময়মতে খাইছে নাই হয়নে

গেছৰ টেবলেটটো মানে এই পেট চলা সেই ভাল হ'ব কাৰণে আকৌ গেছ হ'লে মানে বাহিৰ হৈ যাবলৈ লেটিনৰ লিভাৰ টনিকটো মানে খোৱা বোৱা কৰিলে আপোনাৰ সময়মতে খাব ভোক লাগিব খাব পাৰিব কাৰণে দিছিলোঁ অঁ আক আকৌ নিবহি আপুনি আহি পিনি আকৌ এবাৰ দেখাই যাব চেকআপ কৰি যাব

আহিব এই কেইদিনতে তাৰপিছত এই ভাল পাইছেনে ভালকৈ জনাব কিবা অসুবিধা পালে আকৌ আকৌ ট্ৰিটমেণ্ট কৰিব লাগিব অঁ অঁ সময়মতে অ' আৰ এছ খাব টেবলেট খাব আৰু ঘৰুৱা কিছুমান খাব বস্তু যদি মানে অকণমান হেৰি হয় ঘৰুৱা বস্তু খাব অকণমান মাছ মাংস নাখাব বাছি খাব

হয় আজিকালি গেছৰ কাৰণে বেছিকৈ হয় হয় আজিকালি খাদ্যৰ লগতে কথা সেইকাৰণে তেনেকুৱা হৈছে চেকআপত আাকৌ এবাৰ আহিব ভাল নাপালে বেলেগ দৰৱ দিব লাগিব আকৌ অঁ অঁ

অঁ অঁ হ'ব